হেল্ল' মাইনা ৰেষ্টুৰেণ্ট হয়নে হয় মই যোৰহাটৰ পৰিশ্মিতা বৰগোহাঁয়ে কৈছোঁ হয় হয় মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই যিহেতু জনা নাছিলোঁ যে আপোনালোকৰ ইয়াত চি অ' দি উপলব্ধ নহয় মই যিহেতু বেলেগ উপায়েৰে পইচা দিব নোৱাৰিম সেইবাবে বেয়া নাপায় যদি মোৰ অৰ্ডাৰটো কেনঞ্চেল কৰি দিব পাৰিবনে অঁ শুনকচোন অনুগ্ৰহ কৰি আপোনালোকৰ ৰেষ্টুৰেণ্টখনত চিঅদিৰ জৰিয়তে পইচা দিয়াৰ ব্যৱস্থাটো কৰিব বুলি আশা ৰাখিলোঁ তেতিয়া বহুতৰে সুবিধা হয়